মই মম'ছ অৰ্ডাৰ কৰিছিলোঁ মম'ছ আই ঘৰ আহি পাওঁতে মই ডেলিভাৰী মানুহজনক ক'লো যে এখন ৰিচিপ্ট লাগিছিলে মোক তাৰপিছত তেওঁ ক'লে এপলৈ গৈ পেলাই ফোন কৰিবৰ কাৰণে তাৰ পিছত মই এপ এপলৈ গ'লো চাৰ্ছ কৰিলোঁ চাৰ্ছ কৰিকেনে নাম্বাৰটোত আকৌ এবাৰ ফোন মিলাই কেনে ফোন এটা কৰি কলোঁ যে ৰিচিপ্ট এটা দিব বুলি ৰিচিপ্টখন মই তেনেকেই পাই গৈছোঁ